কামৰ বাহিৰেও মই বিভিন্ন ধৰণৰ খেলা ধূলা কৰি বা ফুৰা চুকা কৰি বেলেগ বেলেগ বিভিন্ন ধৰণৰ খাদ্য বনায় সেইবোৰ কৰি বহুত ভাল পাওঁ বিশেষকৈ ঘূৰি ফুৰিয়ে বহুত ভাল পাওঁ মই ক'ৰবালৈ ঘূৰিব যোৱা তাত ফটো উঠা সেইবোৰ কৰিয়ে ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ খাদ্য বনায় বেলেগ বেলেগ আঞ্জা বনায় বা খেলা ধূলা কৰি বেডমিণ্টণ খেলি চাইকেল চলোৱা এইবোৰ কৰিও মই বহুত বেছিয়ে ভাল পাওঁ গোটেই বাকী ঘূৰি কেনেতো বেছিয়ে ভাল পাওঁ আৰু ঘূৰিব পালে আৰু বেলেগ আৰু নালাগে আৰু বি বেলেগ বেলেগ ঠাইত ঘূৰিব যায় বেলেগ বেলেগ ঠাইবোৰ চাই কিনে বহুত ভাল লাগে আৰু তাতে আৰু খেলা ধূলা কৰিওঁ ভাল পাওঁ আকৌ বেডমিণ্টন খেলিও আৰু চাইকেল চলাব যায় সেইবোৰ কৰিও মই ভাল পাওঁ মানে চব ঘূৰি ফুৰি খেলা ধূলা কৰি বা কিছুমান খাদ্য বনায় এইবোৰ কৰিয়ে মই ভাল পাওঁ আৰু